ৰোগ প্ৰতি কৰিবলৈ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ আমি সৰ্বসাধাৰণতে নিজৰ শৰীৰটোৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিব লাগিব শৰীৰ ভালে থাকিলেহে মন ভালে থাকিব বুলি এষাৰ কথা আছে যদি শৰীৰটোৱে বেয়া হয় আমাৰ মনো বেয়া হ'ব আৰু আমাক কোনো কাম কৰিবলৈ ইচ্ছা নাজাগিব তাৰ ফলত আমাৰ খোৱা বোৱা কমি যাব

জ্বৰ হ'লে কি কৰিব লাগে প্ৰাথমিক খিনি যদি আমি ঘৰতে কৰিব পাৰোঁ আমি যথেষ্টখিনি উপকাৰ পাব পাৰোঁ যদি বেছি হয় তেতিয়া চিকিৎসকৰ কাষ নিশ্চয় চাপিব লাগিব তেতিয়াহে আমাৰ লাহে লাহে ভাল হৈ আহিব তেনেকৈ যদি পটককে কিবা এটাই আমি কাম কৰি থাকোঁতে কাটেও সেই কটাৰ ওপৰতো যথেষ্টখিনি আমাৰ ঘৰুৱা দিহা আছে সেই ঘৰুৱা দিহাখিনি মানি চলিলেও আমাৰ সেই কটাৰ পৰা তেজ ওলোৱাটো পটককে

শৰীৰত শৰীৰৰ অপকাৰী বস্তু খাব নালাগে যি খালে শৰীৰটো অপকাৰ হয় সেয়া খোৱা বৰ্জনীয় বা বিচাৰি খালে শৰীৰে কষ্ট নাপায় আৰু প্ৰয়োজনতকৈ অধিক খালেও শৰীৰে কষ্ট পায় সেইকাৰণে নিয়মিত খোৱা শোৱা আৰু যোগাভ্যাস কৰিলে আমাৰ শৰীৰটো যথেষ্টখিনি ভাল হৈ থাকিব আৰু স্বাস্থ্যৱান হৈ থাকিবলৈও আমি নিয়মিত পুৱা গধূলি খোজকাঢ়িব লাগে খুব সোনকালে ৰাতিপুৱা শুই উঠি খোজকাঢ়াটো এটা ভাল ব্যায়াম খোজকাঢ়িলে দেহৰ যথেষ্টখিনি মেদবহুলতাও নাইকিয়া হয় যেনে আজিকালি এটাই বেছি হৈছে আমাৰ সমাজখনত বা মানুহৰ শৰীৰত দেখা দিয়া বেমাৰ ছুগাৰ আৰু প্ৰেচাৰ ছুগাৰ প্ৰেছাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ হ'লে আমি খোজ খোহাটো যথেষ্ট দৰকাৰী আৰু শৰীৰটোৰ কাৰণে যথেষ্ট পানী খোৱা দৰকাৰ পানীটো সদায় নিয়মিতভাৱে দিনটোত এক লিটাৰ পৰা ডেৰ লিটাৰ পানী খুৱাব খাব লাগে তেতিয়াহে আমাৰ শৰীৰে শৰীৰটো সতেজ হৈ থাকিব পানী নাখালে আমাৰ শৰীৰটো লাহে লাহে অৱস হৈ যাব শৰীৰ পানীয়ে প্ৰাণ ৰা ৰক্ষা কৰে সেয়েহে পানী খোৱাটো যথেষ্ট দৰকাৰ বুলি মই ভাবোঁ আৰু